মই মোৰ অলপতে ফোনটো বেয়া হৈছিলে নতুন এটা ফোন অৰ্ডাৰ কৰিলোঁ ৰিয়েল মিৰ ইলেভেনৰ কিন্তু দুৰ্ভাগ্যবশতঃ যে মোৰ পূৰ্বৰ ফোনটোৰ তুলনাত এই ফোনটোৰ মই যোনটো মই সুবিধা পাব লাগিছিলে ইমানখিনি পোৱা নাই প্ৰথম কথা ক'বলৈ গ'লে মই ফোনটো আগতে ফোনটো যেতিয়া মই আগৰ ফোনটো মোৰ দি অৰ্ডাৰ দিছিলোঁ তেতিয়া মোৰ লগত চাৰ্জাৰ আহিছিলে এডাল কিন্তু এইবাৰ ফোনটোৰ লগত মোৰ চাৰ্জাৰ নাহিল এক্সট্ৰাকৈ কিনিব লগা হ'ল দুই নম্বৰতে যেতিয়া মই চাৰ্জ দিওঁ ফোনটো অতিপাত গৰম হৈ যায় মোৰ বৰ্তমানৰ ফোনটো কিন্তু তে পূৰ্বৰ ফোনটো মোৰ আগৰ ফোনটো মোৰ এনেকুৱা নাছিল আৰু গৰম হৈ যোৱাৰ ফলত মোৰতো কেতিয়াবা ভয় লাগি যায় ফুটি যাব নেকি আৰু ইয়াৰ উপৰিও চাৰ্জ সোনকালে শেষ হৈ যায় লগতে আৰু যিখিনি ফেচেটিলিটিজ তেওঁলোকে প্ৰভাইড কৰাৰ কথা আছিলে বা দিয়াৰ কথা আছিলে সেইখিনি সম্পূৰ্ণৰূপে মই কিবা পোৱা নাই যেন অনুভৱ হৈছে গতিকে লৈ মই এইটো বহুত আনহে সুখীয়ে নহয় ফোনটো যিমানখিনি প্ৰডাক্টিভিটি পাম বুলি ভাবিছিলো সিমানখিনি মই এতিয়ালৈকে পোৱা নাই